একোটা জাতিৰ সম্পৰ্কে ভালদৰে জানিবলৈ হ'লে সেই জাতিটোৰ পৰম্পৰাগত সংস্কৃতিৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন আৰু সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে সেই জাতিটোৰ পৰম্পৰাগত খেল ধেমালিসমূহ গতিকে গ্ৰাম্য অঞ্চলৰ সংস্কৃতিক সাংস্কৃতিক যিটো পৰিচয় সেই পৰিচয়টোৰ প্ৰচাৰৰ ক্ষেত্ৰত সেই পৰম্পৰাগত খেলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অসমৰ পৰম্পৰাগত খেলসমূহৰ ভিতৰত কণী যুঁজ কড়ি খেল ম'হ যুঁজ ঘোঁৰা দৌৰ কাঁড় খেল বুলবুলি চৰাইৰ যুঁজ মল যুঁজ ঘঁৰিয়াল যুঁজ ইত্যাদি উল্লেখযোগ্য অসমত পৰম্পৰাগতভাৱে প্ৰায় দুকুৰিৰো অধিক খেল পালন কৰা হয় কণী যুঁজ হৈছে অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত খেলসমূহৰ ভিতৰত এক উল্লেখযোগ্য খেল সেই কণী যুঁজ আচলতে বিভিন্ন চৰাইৰ কণীয়েই হওক বা হাঁহৰ কণী হওক কুকুৰাৰ কণী হওক বিভিন্ন চৰাইৰ কণী হওক হেই কণীসমূহ মানুহে গোটাই আনে আৰু মানে তাত দুটা পক্ষ থাকে দুটা পক্ষৰ মাজত সেই কণী যুঁজ হয় আৰু বিশেষকৈ ব'হাগ বিহুৰ দিনা যিটো গৰু বিহু বুলি কোৱা হয় সেই গৰু বিহু গৰু বিহুৰ দিনাখন পুৱা পুৱাভাগত মানুহে গৰু গা ধুওৱাৰ পিছত গাঁৱৰ মানুহবোৰ লগ হোৱাৰ পিছত হেই কণী যুঁজ তেওঁলোকে পালন কৰে আৰু তাত মানে যিটো কণী ভাগে সেইটো হৰা বুলি ধৰা হয় আৰু যিটো নেভাগে সেইটো জিকা বুলি ধৰা হয় আৰু জিকাৰ যিয়ে আচলতে যিজন যিজন ব্যক্তি জিকে সেই জিকা ব্যক্তি ব্যক্তিজনে ভঙা কণীটো তেওঁ নিজলৈ লৈ আহে বা তেওঁ তেওঁ সেইটো পায় সেইটোৱেই আচলতে সেইটোৱে হৈছে কণী খেলৰ নিয়ম বা কণী যুঁজৰ নিয়ম তাৰ পিছতে আহিছে ম'হ যুঁজ ম'হ যুঁজো অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ খেল সেই খেল আচলতে আহোম ৰজাৰ যিটো ৰংঘ আহোম ৰজাই যেতিয়া ৰংঘৰ বনাই আছিলে সেই ৰংঘৰ বনোৱাৰ পিছৰ পৰাই সেই খেলসমূহ হৈ আহিছে ৰংঘৰৰ বাকৰিত সেই খেলসমূহ উদযাপন হৈছিলে তাত ম'হ যুঁজো হৈছিলে বুলবুলি চৰাইৰ যুঁজো হৈছিলে লগতে পৰম্পৰাগত যিবোৰ খেল সেই খেলসমূহ তাত ৰজাৰ আগত প্ৰদৰ্শন কৰোৱা হৈছিলে আৰু ম'হ যুঁজত দুটা গোনা ম'হ অনা হয় সেই গোনা ম'হ দুটা আনি দুটা দলে তাত সেই ম'হকেইটা যুঁজ কৰায় আৰু যিটো ম'হে মানে আঘাতপ্ৰাপ্ত হয় বা যিটো ম'হে সেই সেই মানে খেলখনৰ পৰা সেই খেলপথাৰখনৰ পৰা আঁতৰি পলাই যায় সেইটোক হৰা বুলি ভবা হয় আৰু ধৰা হয় আৰু যিটো আচলতে যিটো আচলতে মানে আঘাতপ্ৰাপ্ত নহয় বা যিটোৱে মূৰ দাঙি থিয় হৈ থাকে সেইটোক আচলতে ব্ৰিজেতা বুলি ভবা হয় আৰু সে সেই ব্ৰিজেতাটোৰ ব্ৰিজেতাৰ যিটো দোল বা তাৰ মালিকক বিভিন্ন মান সন্মানেৰে তেওঁক জিকা বুলি জিকা বুলি তেওঁক সন্মান কৰা হয় বা সন্মান দিয়া হয় তাৰ পিছত বুলবুলি চৰাইৰ যুঁজৰ ক্ষেত্ৰতো দুজনী চৰাই অনা হয় বুলবুলি চৰাই অনা হয় আউ সেই দুজনী বুলবুলি চৰাইৰ মাজত যুঁজ কৰোৱা হয় আৰু যিজনী বুলবুলি চৰাই আঘাতপ্ৰাপ্ত হয় বা যিজনী বুলবুলি চৰায়ে তাৰ পৰা উৰি গুছি যায় সেইজনী হৰা বুলি ধৰা হয় আৰু বুলি জিকা পক্ষক বিভিন্ন মান সন্মান আৰু আদৰ প্ৰদান কৰা হয় অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত সেই পৰম্পৰাগত খেলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু অসমীয়া জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা অসমীয়া সংস্কৃতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেই পৰম্পৰাগত খেলসমূহে বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু আগলৈও সেই খেলসমূহে অসমীয়া সংস্কৃতিৰ পৰিচয়ৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা আগবঢ়াব বুলি আশা কৰিব পাৰি